হয় গাৰ্ডেন এখনৰ কথা ক'বলৈ গ'লে মই বিশেষ প্ৰথমতে মই ফুলৰ বাগান এখনৰ কথাই মই উল্লেখ কৰিছোঁ ফুলৰ বাগান পাতিবলৈ হ'লে প্ৰথমে যিডোখৰ মাটিত ফুলৰ হেৰি কৰা হ'ব সেই মাটিডোখৰ বামচহীয়া আৰু ৰ'দঘাই মানে মাটিটো আলতীয়া মাটি তেনেকুৱা হ'ব লাগিব আৰু মাটিখিনি প্ৰথমে ধুনীয়াকৈ কোৰেৰে কোৰেৰে কোৰে সৰু সৰুকৈ নতুবা হাল বাই হ'লেও সেইটো হেৰি কৰিব পাৰে বা ট্ৰেক্টৰ লগাই হ'লেও মাটিডোখৰ হেৰিকে চাহ কৰিব পাৰে চাহ কৰা পাছতেই বস্তুটো পাৰিলে গোবৰ সাৰ গোবৰ সাৰখিনি এক্সট্ৰাকৈ আপুনি বেলেগ এটা গাঁত খান্দি তাত অলপদিন গোবৰখিনি ৰাখি গছপাত চছপাত দি অলপ গেলাই সাৰখিনি প্ৰস্তুত কৰি ল'ব লাগে আৰু তেতিয়া তেতিয়া সেইখিনি শুকান হ'ব হেৰি হ'ব সেইখিনি তেতিয়া এই মাটিখিনিৰ লগত মিক্স কৰিব লাগে আৰু বাগান পাতিলে বিশেষকৈ ফুলৰ হেৰিত পাতিলে আপুনি ফুলৰ হেৰি কাটিং নেটিং সেইবিলাক বা তো আজিকালি আধুনিক পৰ্যায়ত এইবিলাক এই পচাই যে এইটো বাটি হেৰিত লৈ প্লাষ্টিকৰ হেৰিত লৈ তেনেকৈ পচোৱা হ'লে বেছি ভাল সেইখিনিতো সেই তেনেকৈ পচাই পচাই ধুনীয়াকৈ কৰিলে তাৰ পৰা মানে সেইটোৱে চিষ্টেমত ফুলখিনি কৰিলে কি পুলিটোহেঁত নষ্ট নহয় মৰি নাযায় আৰু তাত এই এই সেই মাটিখিনিত তাৰ এই যিখিনি মাটিত আমি গাৰ্ডেন কৰিম তাত আমি ডিছটেঞ্চৰ অলপ অলপ ডিছটেঞ্চ এটা এটা এটা গাঁত কৰি কৰি এই গাঁত কৰি কৰি মানে প্ৰায় চাৰিফুট পাঁচফুট ফুলৰ পাঁচফুট ছফুট তেনেকৈ এটা আনুমানিক কৰি এনেকৈ গাঁত খন্দি খান্দি হেৰি কৰি অলপদিন পচাই থাকিব লাগে তাতো সেই গাঁতখিনিত সাৰ মানে ৰাসায়নিক সাৰ বা কিবা এইবিলাক জাবৰ কিবাকিবি এইবিলাক সাৰ প্ৰথমে দি ল'ব লাগিব আৰু এই দি লোৱাৰ পাছতহে এই পুলিখিনি তাত আপুনি দিলে ভাল হয় আৰু আৰু আপুনি আগতে প্লেনিং কৰিব লাগিব কি ফুল দিব কি ফুল নিদিব কি একে সেইখিনি নিজৰ কথা সেইটো এইটো তেনেকৈ কৰি আপুনি এফালৰ পৰা হেৰি কৰিব আৰু সেইখিনি সময়মতে আপুনি গছপুলিকেইটা ৰুই ভালকৈ কিনাৰটো হেৰি কৰি পুলিটো ৰুই কিনাৰত ঢাপটো মানে কিন্তু হেৰিটো গুৰিটো ভালকে টিপি টিপি অলপ টান কৰি ল'ব লাগিব আৰু সময়মতে আপুনি ৰোৱাৰ দুই এদিনৰ পিছত আপোনালোকে যদি পানী হেৰি হয় মাটিটোতো শুকান হৈ যায় অলপ পানীৰ ব্যৱস্থা কৰিব লাগিব পানীৰ ব্যৱস্থা কৰিব লাগিব আৰু তাৰ উপৰিও এই পানীৰ ব্যৱস্থাৰ ওপৰতো আপুনি সাৰৰ কথা পচন সাৰ কিছুমান আছে ন সেই তাৰতো দি দি আপুনি ধুনীয়াকৈ বস্তুটো কিনাৰে কিনাৰে দিব আৰু তাত অকল ফুলনিখন পাতিলে নহ'ব তাত এনে প্ৰট্যেকশ্যনৰ কথা থাকে জেউৰা বা ফেঞ্চিংটো দিব পাৰিলে ভাল গট প্ৰ' ফেঞ্চিং বুলি পায় এটা সেইটো নহ'লেও এনে বাঁহৰে ধুনীয়াকৈ

হেৰিকৈ এইখন জেউৰা দিব লাগিব জেউৰা নিদিলে আজিকালি জানেই নহয় এই ছাগলী গৰু ছাগলী এইবোৰ হেৰি কৰি পেলাব আৰু সেইখিনি সময়মতে আপুনি পানী দিব লাগিব আৰু পোকে চোকে ধৰিছে নেকি মাজে মাজে সেইটোও চাব লাগিব যদি পোকে ধৰিছে এনে ভিটামিনৰ কিবা স্প্ৰে' পায় দোকানত আপুনি আজিকালি জৈৱিক পদাৰ্থৰ হেৰি এনেই হেৰি আছে স্প্ৰে' ভিটামিন আছে ভিটামিন স্প্ৰে' কৰিব পোকে পোকৰো আছে ভিটামিনো আছে বঢ়াত গছজোপাক বঢ়াত সহায় কৰে আৰু যেতিয়া ফুল ফুলিবলৈ হ'ব তেতিয়াও এটা স্প্ৰে' কৰে এইদৰে এনেকৈ কৰিলে ভাল হয় আৰু আৰু দেখিব বৰ বেছি ঘন নকৰিব বস্তুটো সেইখিনি কৰোঁতে অলপ জেগাটো ডিছটেঞ্চ কৰিব আৰু ইয়াৰ পাছতেই শাক পাচলিৰ কথা মই ক'বলৈ বিচাৰিছোঁ শাক পাচলিৰ কথাও শাক পাচলি সেই তেনেকৈ মানে সৰু সৰুকৈ ভেঁটি তুলি এই ধনিয়াখিনি কৰিলে সেইখিনি তাৰ এটা ঢিপ তুলিলে লাই দুডালমান কৰিলে পালেং কৰিলে বা মূলা কৰিলে গাজৰ কৰিলে সৰু সৰুকৈ ঢাপ কৰি কৰি এনেকৈ কৰিলে সুবিধা হয় আৰু তেনেকৈ মানে সেই সময়ত এই পানী দিব লাগিব যদি শুকান ড্ৰাই হেৰি হয় অলপ পানী ছটিয়াব লাগিব আৰু বিশেষকৈ শাক পাচলিত এইবিলাক বেছি হেৰি ইউজ কৰিব নালাগে এইটো দৰৱ পাতি এই গোবৰ সাৰ পচন সাৰ সেইটো এতিয়া তাত যথেষ্ট হয় এনেকৈ কৰিলে গাৰ্ডেনখনো ধুনীয়া হ'ব আৰু আপোনাৰ ধুনীয়াকৈ হেৰি হ'ব কিন্তু প্ৰটেকশ্যনটো লাগিবই দেই আৰু আপোনাৰ কিছুমান তাৰ ভিতৰতে কিছুমান ধৰক আমি জৈৱিক পদাৰ্থ আমি হেৰি সাৰ আৰু হেৰি কৰিব পাৰোঁ এই ধৰক এই চাউলৰ পানী নতুবা শাক পাচলিৰ বাকলি গেলা সেইবিলাক এই এটা জেগাত গোটাই আমি অলপ গেলিবলৈ দি মানে সাৰ বনাব পাৰোঁ সেই সাৰো আপুনি তাত ইউজ কৰিব তাত ইউজ কৰিব পাৰে বিশেষকৈ গৰু গোবৰ ছাগলী গোবৰ এই তেনেকৈ হেৰি কৰিলে সুবিধা হয় আৰু দেই আস্তেকৈ